অন্ধবিশ্বাস বিষয়ে নো কি নো ক'ম আৰু এদিন আমাৰ ঘৰৰ ওচৰৰ খুৰীয়ে বজাৰ কৰিবলৈ গৈছিলে নহয় আমাৰ ইয়াতে শণিবাৰ বজাৰ পাতে বজাৰ কৰি অহা মানে অলপ পলমেই হ'ল আৰু চিকমিকীয়া আন্ধাৰ হৈছে আৰু তাই চাইকেল লৈ গৈছিলে চাইকেলৰ পৰা আহোঁতে আমাৰ ঘৰটো নপাওঁতেই তিনি অলি এটা তিনি অলি এটা পায় সেই তিনি আলিটোত বোলে ভুত ওলায় সবৰ গাঁৱৰ মুখে মুখে শুনো আৰু তাৰপিছত সেইদিনাখন আহি থাকোঁতে খুৰীয়ে বোলে বজাৰ কৰি পিনে চাইকেল মাৰি আহি আছে আৰু আহি থাকোঁতে বোলে আহি থাকোঁতে বোলে পিছফালে বৰ গধুৰ গধুৰ যেন লাগিছে বোলে কিনো বোলে চাইকেলখন পেডেল ম মাৰিবই পৰা নাই বোলে পিছফালে ঘূৰি চাইছে বোলে একদম ছোৱালী এজনী চুলি মেলি বোলে পিছফালৰ কেৰিয়াৰত বোলে বহি আছে তাই বোলে ভগৱানৰ নাম লোৱা মানে চাইকেল তাইকেল পেলাই বোলে একদম দৌৰ লৰ মাৰিলে আৰু লৰ মাৰিলে ঘৰৰ ওচৰৰ সেই মানুহখিনিক মাতিলে বোলে ভুত দেখিলোঁ ভুত দেখিলোঁ পিছফালে চাইকেলৰ কেৰিয়াৰত আছিলে বোলে তেনেকৈ আহি পিনে গাঁৱৰ মানুহখিনি ওচৰ চুবুৰীয়াখিনি চবেই গোট খালে দেখিলেগৈ জেগাত ক'ত ভুত চুত বোলে চাইকেল একেবাৰে লেং খাই পৰি আছে সেয়া এদিন কাহিনী গ'ল